হেল্ল' হেল্ল' হয় হয় কওকচোন অঁ কোনজন কৰ্মচাৰী কেনেকুৱা চেহেৰাত এনেই দেখাত অঁ অঁ নহয় মই আপুনি যেতিয়া কৈছে মই সেইখিনি ব্যৱস্থা ল'বই লাগিব যিহেতুকে আপুনি আমাৰ এজন কাষ্টমাৰ কাষ্টমাৰক কেনেকুৱা ব্যৱহাৰ কৰিব লাগে আমাৰ কৰ্মচাৰীসকলে সেইসকলক নিশ্চয় আমি আমাৰ ব্ৰাঞ্চৰফালৰপৰা কোৱাও হৈছে লগতে তেওঁলোকক শিকাইও দিয়া হৈছে অঁ আপুনি বাও বিশেষকৈ এটা কথা কি ইমান হেৰি নাখাব টেনচন নাখাব আহিব আমাক ক'ব আমি সেইমতে আপোনাৰ চলিউচনটো ডিচাইদ কৰি দিম বাৰু অঁ কওক অঁ অঁ অঁ জানিছোঁ অঁ অঁ আপুনি নালাগে নালাগে সেইটো বাৰু আমি হেৰি কৰিম বাৰু মই বিচাৰ কৰিম বাৰু আঁ আপুনি এনেই কি চেভিংছ একাউন্টছ আছে নে এইটো ডিপ'জিট ডাইৰেক্ট কাৰেন্ট একাউন্ট আছে চেভিন একাউন্টছ নহয় জানো এতিয়া পইচা উলিয়াব বিচাৰিছিলা নে কি নাই কিবা ধৰি লোৱা কে ৱাই চি বিচাৰিছিলে নে কি অঁ অঁ অঁ অঁ অঁ মেছিনটো বেয়া হয় বাৰু এই এইটো ডিপাৰ্টমেন্টে ভাল কৰি দিয়াহি নাই আহিম আহিম কৈ আছে এই কেইদিনতে আহিব বাৰু কিন্তু এটা কথা কি আমাক তেখেতসকলে নো কেলৈ কৰিব লাগে সুধিম বাৰু কিন্তু আপোনাৰ কামটো কৰি দিব লাগে যিহেতুকে ধৰি লওক আপুনি বা কি সমস্যাত ভুগি আছে অঁ গতিকেলৈ অঁ অঁ অঁ অঁ অঁ আজিকালিটো পাছবুক লাগেই বাৰু প্ৰতিটো কামতে অঁ অঁ গতিকে এতিয়া আপুনি আপোনাৰ কামটো হ'লনে নাই বাৰু অঁ পাৰিব পাৰিব সোনকালে আহিবা আমাৰ মোৰ পাছবেলা এফালে যাবলগীয়া আছে অঁ তুমি সোনকালে আহিবা কথাখিনি তেতিয়া থ'ব পাৰিম পৰৱৰ্তী সময়ত অঁ পৰৱৰ্তী সময়ৰ কাৰণে যে তুমিও ধৰি লোৱা কি ইমান টেন্চন নকৰিবা আৰু মানুহৰ ভুল ভ্ৰান্তি থাকেই হয় বাৰু হয় হয় হয় যিহেতুকে এই চব মানুহৰ এটিটিউডটো বেলেগটো গতিকে সেইকাৰণতে তুমি আৰু তোমাৰ দিয়ে অঁ তুমি দোষ পোৱা মানে আমি দোষ পোৱা গতিকে তোমালোকৰ নিচিনা মানুহখিনিকে আমাক লাগিব যিহেতু তোমালোকেই আমাৰ লগত ট্ৰেনজেকচন কৰিব লাগিব আমি তোমালোকৰ লগত ট্ৰেনজেকচন কৰিব লাগিব আৰু কৰি মেলি অঁ কওক কোৱাচোন অঁ হ'ব হ'ব অঁ আধাৰ কাৰ্ড লৈ আহিবা আৰু তোমাৰ আপোনাৰটো আছেই আমাৰ বেংকৰ লগত গতিকে ইয়াত ধৰি লওক আধাৰ কাৰ্ড ফটো চটো এনেকৈ লৈ আনিলেই হ'ব ভাইটিভাগৰ অঁ অঁ ফটো চাৰি কপি লৈ আনিবা পান কাৰ্ড লৈ আনিবা লৈ আনিবা পান কাৰ্ড আধাৰ কাৰ্ড সেইবোৰ ভোটাৰ কাৰ্ডো লৈ আনিবা দৰকাৰ হ'লে আমি ব্যৱহাৰ কৰিম দৰকাৰ নহ'লে আমাৰ নকৰোঁ আৰু

চেভিংছ একাউন্টছহে খুলিব নহয় জানো অঁ চেভিংছহে খুলিব অঁ কিবা ব্যৱসায় বাণিজ্য আছে নেকি নাই ষ্টুডেন্ট অঁ লাগে স্ক'লাৰশ্বিপৰ কাৰণে বৰ্তমান এতিয়া প্ৰয়োজন হৈছে অঁ বিভিন্ন ধৰি লওক বিষয়ৰ কাৰণে লাগে বাৰু প্ৰত্যেকজন মানুহকে বৰ্তমান সময়ত একাউন্টটো অতি প্ৰয়োজন সেইকাৰণে বাৰু মানুহৰ গৈ মেলি বুজাবুজি হ'ব লাগে বেংকৰ লগত ট্ৰেনজেকচন ৰাখি বাৰু ভাল নালাগে নহয় অঁ কোৱা কওক অঁ অঁ অঁ

বাৰু মই সকলোকে কম আমাৰ যিখিনি ষ্টাফৰ সকলোকে কাম এটা কৰি এজন কাষ্টমাৰৰ লগত কেনেকৈ কথা পাতিব লাগে কেনেকৈ আমি এতিয়া ধৰি লওক আদৰি ল'ব লাগে কেনেধৰণে আমাৰ বেংকৰ লগত ট্ৰেনজেকচন ৰাখিবলৈ আৰু ধৰি লওক সুবিধা পাই আৰু কেনেকৈ আমাক ভাল পাই সকলোৱে আমাক আদৰি কৰি লয় সেই মই কৈ আছো আৰু কম বাৰু এই আমাৰ যেতিয়া নেকি এই সভা হ'ব সভা হ'লেই মিটিংতে সকলোকে কম বাৰু অঁ ঠিক আছে হ'ব তেতিয়াহ'লে অঁ অঁ ঠিক আছে অঁ আহিব আহিব অঁ অঁ ধন্যবাদ ধন্যবাদ